হেল্ল' অঁ বাইদেউ মই এ বাহিৰৰ পৰা আহিছিলোঁ অলপ ফটো ফটো কৰিবৰ কাৰণে মই ফটোগ্ৰাফাৰ হয় এই অসমত অসমত এনেই কেনেকুৱা ধৰণৰ মানে ফটো মাৰিবলৈ কি কি ক'ত ক'ত জেগাবিলাক আছে বাৰু ভাল ভাল জেগা ফটো কৰিবলৈ

মই মানে ফটো কৰি ফটো কৰি ফটো মানে তুলি এইটো চাই মেলি বহুত ভাল পাওঁ ফটো কৰিবৰ কাৰণে মানে মই বাহিৰলৈ অসমলৈ আহিছোঁ বাহিৰৰ পৰা তাকে এয়া তুলি লৈ যাম বুলি ভাবিছোঁ মানে তাত দেখুৱাম সেইটোৱেই মানে কাজিৰঙা চিৰিয়াখানা আৰু কি কি তাৰ বাহিৰে আৰু কি কি আছে অসমত কোনখিনি কোন তুলি লৈ যাম বুলি ভাবিছোঁ

আৰু আৰু মানে কি অসমত অসমৰ চাহ খেতিটো বেছি হয় নহ্ চাহ বাগান বাগানো ভাল লাগে মোৰ ফটো তুলি বাগানৰ ফটোবিলাকো বাগানতো অলপ ফটো চটো তুলি লৈ যাম বুলি ভাবিছোঁ আৰু এনেই অসমত কি মন্দিৰ আছে বাৰু ফটো কৰিবলৈ বগীবিল দলং

জগন্নাথ মন্দিৰ আছে নহ্ আৰু তাৰ বাহিৰে আৰু হিচাপে আৰু কি কি তুলিব পৰা যাব অসমত ফটো ঠিক আছে বাৰু মই ফটোখিনি তুলিমগৈ আছোঁ মই বৰ্তমান এতিয়া অসমত পাবলৈ হৈছে মানে কি ফটোবিলাক তুলিবলৈ কেনেকুৱা কেনেকুৱা জেগা মন্দিৰ কেনেকুৱা কেনেকুৱা আছে কি কি ধৰণৰ আছে অসমৰ সৌন্দৰ্য্য় বেলেগ বুলি কয় নহ্ অসমৰ সৌন্দৰ্যটো মানে ফটো কৰিয়ে লৈ যাম বুলি ভাবিছোঁ চিন হিচাপে চাবলৈ কৰিবলৈ সেয়াই ঠিক আছে বাইদেউ ইমানখিনি জনোৱাৰ বাবে ধন্য়বাদ